ভাৰতত পুৰণিকালৰপৰা বহু বিভিন্ন ধৰণৰ খেল খেলি অহা হৈছে তাৰে ভিতৰত কেইটামান খেল হ'ল হকী ফুটবল ক্ৰিকেট কাবাডী বক্সিং ইত্যাদি আমি জানোঁ বক্সিং খেলত দুজন প্ৰতিদণ্ডী থাকে

আৰ্চাৰিত এজনকৈ থাকে ফুটবল টিমত এঘাৰজনকৈ থাকে আৰু ক্ৰিকেট টিমত এঘাৰজনকৈ থাকে ফুটবলৰ এজন জনপ্ৰিয় খেলুৱৈ হৈছে সুনীল চেট্টি ক্ৰিকেটৰ তেনেদৰে এজন জনপ্ৰিয় খেলুৱৈ হৈছে মহেন্দ্ৰ সিং ধোনি বক্সিংৰ এজন জনপ্ৰিয় খেলুৱৈ হৈছে লভলীনা বুঢ়াগোহাঁই আদি